হেল্ল' ইণ্ডিয়ান গেছ অঁ অঁ ধন্যবাদ আপোনালোকক মোৰ ডেলিভাৰীত পলম হৈছিল কাষ্টমাৰ কেয়াৰক ফোন কৰিলোঁ তাৰপিছত ক্ষিপ্ৰ গতিতে আপোনালোকে আ ঠিকমতেই ডেলিভাৰী দিলে প্ৰথমতে কি কাৰণত প্ৰ প্ৰব্লেম হৈছিল যিয়েই নহওক যে আপোনালোকে লগে লগেই আ হেৰি কৰিলে আ লগে লগেই আপোনালোকে ডেলিভাৰী দিলেই আৰু ৰেচপঞ্চ দিলেই ক্ষিপ্ৰ গতিৰে আহি পালে গতিকে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ